অঁ অ' বাই মই সেই পথাৰত আছোঁ এই যে আৰু এই এই ৰুব আছে সেইখানি ৰুৱা হ'লেই হ'ল আৰু পথাৰত আছোঁ এ আৰু বেছি নাই আৰু অলপ বাকী আছে আৰ সেই ভনীয়ে অলপ ৰুই আছে সেইখানি ৰুৱা হ'লেই যাওঁ আৰু অ' শুনছোঁ দে এ বাই অঁ শুনছোঁ ৰ কিন্তু এ কাকো সোধা নাই এ মই বোলো আজি গৈ পেলাই এ বাইহঁতক সুধিম আৰু সুধি পেলাই প্ৰিয়ংকায়ে লোনৰ কি বিষয়ে হেৰি কাৰণে কিবাকে দি আছে সেনকে বাইৰ তাত যাবা খুজছিলোঁ আৰু অঁ পাৰিম সেই ৰুৱা হ'লেই বাইৰ তাত যাম আৰু যাই পেলাই গোটাই আলোচনা কৰি কেনেকুৱাকে দিছি লোনটো সেনকে যাব লাগিব আৰু

অঁ তেতিয়া হ'লি

অঁ যাম বুলিছোঁ বাই অ' বাই ঘৰৰলেকে যাই পেলাই গোটেইখনে কথাখিনি আলোচনা কৰি পেলাই সেনকে সোধা মেলা কৰি পেলাই আহিম আৰু

অঁ অঁ অঁ এ বাই আৰু এটা কথা হে আৰু মই ৰিয়াহঁতকো কওঁ বুলি ভাবিলোঁ অঁ এই ৰহিলা আৰু পমিলাক অঁ দে সুধি চাব পিছে বাই

অঁ অঁ আটাইকিটা যাই পেলাই অঁ দে পিছে অ'ই ঘৰত যাই পেলাই আলোচনা কৰি গোটেই কিটা যাম দে এতিয়া হ'ব দক অঁ যাম দক হ'ব দক এতিয়া